হেল্ল' আমাৰ গ্ৰাম্য অঞ্চলৰ সম্প্ৰদায়ৰ সফল ব্যৱসায়ী এজন আছে তেখেতে গাহৰি পালন কৰে কুকুৰা পালন কৰে গাহৰি আপোনাৰ মাইকী গাহৰি আনি পোৱালি হেৰি কৰে লয় তাৰপৰা আকৌ বিক্ৰীও কৰে পোৱালিবোৰ বিক্ৰী কৰে পোৱালিবোৰ বিক্ৰী কৰি তাৰপৰা আৰু এনেকৈ গোটা গাহৰিও বিক্ৰী কৰে তেখেত এজন সফল ব্যৱসায়ী হয় আৰু তেখেতে এখন ফাৰ্ম আছে তেখেতৰ নিবনুৱাকো সংস্থাপন দিছে পাঁচজন ছজনকৈ আৰু তেখেতে কুকুৰাও পালন কৰে কুকুৰা পালন কৰি কুকুৰাৰ কণী এনেকৈ ফাৰ্ম আছে কণীও হেৰি কৰে আপোনাৰ কণী বিক্ৰী কৰে কণী এটাতো দছ টকাৰ দাম তেখেতে প্ৰফিট ভালেই কৰে কুকুৰা তেখেতৰ পঞ্চাছ ষাঠিটামান আছে মাইকী কুকুৰা মতা কুকুৰাও আছে পোৱালিও দিয়ে পোৱালি দি পেলাই পোৱালি এনেকৈ পোৱালিও হেৰি কৰে মানুহে নিয়ে তাৰপৰা আকৌ কণীও নিয়ে এনেকৈ মানুহে বজাৰতো তেখেতে বিক্ৰী কৰে বিক্ৰী কৰি মেলি তেখেত ফাৰ্মতো আপোনাৰ ধৰক মুৰ্গী ফাৰ্মতো তেখেতে পাঁচ ছজন নিবনুৱাক সংস্থাপন দিছে সংস্থাপন দি মেলি তেখেত এজন সফল ব্যৱসায়ী বুলি ক'ব পাৰি তেখেত তেখেতৰ গাহৰিবোৰ হৈছে উন্নতমানৰ তেখেতৰ এখন এনেকুৱা দানাৰ দোকানো আছে দানাবোৰ বেলেগ মানুহেও নিয়ে মুৰ্গী দানাও আছে বেলেগ মানুহেও নিয়ে তাৰপৰা আকৌ হেৰি কৰে গাহৰি দানা আছে নি মিলি পেলাই তেখেতে এজন সফল ব্যৱসায়ী শাৰীত মানে পৰেগৈ আমাৰ গাঁৱৰ এজন তেখেত সফল ব্যৱসায়ী

হেৰিটো ব্যৱসায়টো দিনক দিনে বাঢ়ি গৈছে